সামগ্ৰী ব্যৱস্থা আৰু হাত সুস্থতাৰ বাবে সাঁতোৰাৰ উপকাৰসমূহ বহু ধৰণৰ উপকাৰ হ'ব পাৰে মানুহৰ শৰীৰ তেজ চলাচল মানুহৰ উশাহ বন্ধ নিশা উশাহ নিশাহত সুবিধা এইবোৰত সাঁতোৰে সহায় কৰে সাঁতোৰ সাঁতুৰি থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে সাঁতোৰাটো কিয়নো একে এক বিশেষ এক্সাৰচাইজ বুলি ক'ব পাৰোঁ চুইমিং ইজ এ গুড এক্সাৰচাইজ তেনেকৈ কয় ইমান ইংৰাজীত এষাৰ কথা আছে মানুহে চুইমিং কৰিব লাগে চুইমিং কৰিলে উশাহ নিশাহৰ নিয়ন্ত্ৰণ উশা ই উশাহ নিশাহ নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাবে সাঁতোৰাটো এক গুৰুত্ব অতি গুৰুত্বপূৰ্ণ সাঁতুৰি থাকিলে মানুহৰ দেহো ভালে থাকে দেহ মন চব ভালে থাকে আৰু সাঁতুৰি থাকিলে সাঁতোৰাটো মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় প্ৰয়োজনীয় প্ৰয়োজনীয় বুলিয়ে ক'ব লাগিব কিয়নো সাঁতুৰি থাকিলে মানুহৰ দেহ ভালে থাকে